অঁ কোনে কৈছা অঁ ক'ৰবাত যাবা অঁ অঁ অঁ তাত ত' তুমি তাত নামিলা অঁ তুমি আহি থাকাচোন আহি পিনি ইয়াত গাড়ী হেৰিয়ৰ ভাড়ালৈ গাড়ী পায় গাড়ী ষ্টেণ্ড ষ্টেচন এটা পাবা তা তাতে গাড়ী এখন ভাড়ালৈ লৈ ক'বা আকৌ এইফালে যে নামফাকেলৈ যাওঁ উঠিবা আহি থাকা বেছি দূৰ নহয় তাতে গাড়ী এখন ল'বা ভাড়ালৈ তুমি নতুনকৈ আহিছা তাৰমানে অঁ কিহঁত আহিলা অঁ অঁ কিবা কামতে আহিছে চাগে ফুৰিবলৈ আহিছা তুমি সেই গাড়ী এখন লৈ আহা আহি যোৱা হেৰি গাড়ীখনক ক'লেই হ'ব নামচাইলৈ যাওঁ তাত গৈ মোক আহি পালে মোক ফোন এটা কৰিবা গাড়ী তুমি হেৰি আকৌ এতিয়া তুমি হেৰি এখন লৈ লোৱা ওচৰতে ওচৰতে গাড়ী আছে নহয় গাড়ী এখন লৈ পিনি হেৰিয়ৰ মোৰ বুলি হেৰি টেক্সি ষ্টেচনলৈ যাওঁ বুলি কোৱা আকৌ টেক্সি ষ্টেশ্য়নত গৈ পিনি অঁ টেক্সি ষ্টেশ্য়নত গৈ পিনি ক'বা মই নামচাইলৈ যাওঁ গাড়ী এখন লাগে বুলি ভাড়ালৈ আহিবা ভাড়ালৈ আহি পাই মোক ফোন কৰিবা নামচাইলৈ সিহঁতে ড্ৰাইভাৰজনে নামচাইতে তোমাক নমাই দিব অঁ অঁ তুমি ক'লেই হয় ক'লে ক'বা যে মই নতুনকৈ আহিছোঁ মই নামচাইলৈ যাওঁ তেতিয়া ইহঁতে নিজে নমাই দিব ড্ৰাইভাৰজনে অঁ অঁ পাবা পাবা সব সুবিধাই পাবা তুমি আহি মোক ফোন কৰিবা মই তোমাক সব সুবিধা কৰি দিম আৰু হা হোটেলো পাবা খোৱা বোৱা ব্যৱস্থা থকা সবেই ধুনীয়াকৈ সুবিধা পাবা এইটো অৰুণাচল ফালেহে আছে পাহাৰ পৰ্বত ধুনীয়া দেখিবা অঁ ঠিক আছে তুমি তেতিয়াহ'লে আহিলে মোলৈ হেৰি কৰিবা দেই অঁ অঁ মই এনেই আছোঁ এনেই আছোঁ কি কৰিবা আৰু তুমি এইটোৱে কৰিবা আহিলে ফোন এটা কৰিবা মই দেখাই দিম আৰু সব হ'ব ৰাখোঁ তেতিয়াহ'লে দেই তুমি ফোনটো কৰিলেই হৈ যাব